অঁ কোৱাচোন নমস্কাৰ নমস্কাৰ কোৱা আচ্ছা

অঁ ফুৰিবলৈ জেগা তেনেকে এই জগন্নাথ মন্দিৰ ফুৰিব পৰা তাৰপিছত আৰু এইটো এই বাগানৰ জ্যোতি প্ৰসাদ আগৰৱালা এইটো উদ্যান আছে তাতো আহিব পাৰা অঁ আৰু এইটো এই এই নতুনকে খুলিছে হয় অঁ তেতিয়া হ'লে আৰু ধৰা এই ক'ত যাবা আৰু বাৰু জ্যোতিপ্ৰসাদ আগৰৱালা হেৰিয়ালে আহিব পাৰিবা এইটো মানে উদ্যান আছিল তালে আহিব পাৰিবা তাৰপিছত তাতো ভাল লাগিব তাৰপিছত জগন্নাথ মন্দিৰটো ক'লোৱেই তোমাক তাৰপিছত আৰু আৰু ক'ত যাব দিব বাৰু

হয় অঁ

অঁ মানে পাৰিম বাৰু এদিন গৈ দিবলে কিনো জাব গৈ দিব পাৰিম

আচ্ছা অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ ঠিক আছে ঠিক আছে হ'ব